হেল্ল' এইটো প্ৰণীতা ৰেষ্টুৰেণ্টত লাগিছেনে তাৰমানে এই বাঘেশ্বৰী মন্দিৰৰ কাষত মোৰ ঘৰটো তাতে মোক ৰুটি মাংস এক প্লেট লাগে মোটামুটি আধা ঘণ্টামানৰ মানৰ ভিতৰত লাগে দিব পাৰিব নেকি আপোনালোকে বাঘেশ্ৱৰী আদাবাৰী যে আছে নলবাৰী আদাবাৰী বাঘেশ্ৱৰী মন্দিৰলৈকে আহি মোক কল কৰিলেই হ'ল মোৰ এইটো নম্বৰতে